জাচিংফা তাৰ পৰা পাটকাই তেনেধৰণকে ধৰি বহুতো আছে আৰু জুইহাল তাৰ পৰা পেচিফিকা ঐইন বুলি সেনেকৈ ধৰণে আছে বহুতো ধাবা নাম উল্লেখ আছে বৰলুইত খাৰঘৰীয়া ইত্যাদি ইত্যাদি ইত্যাদি বহুতো আছে